মই ইউটিউবৰপৰা বহুতো শিকিছোঁ ফেচবুক ইউটিউবত দিয়া ভিডিঅ' এই কাপোৰ ঊল গোঁঠা চিলাই কৰা মেচিনত মেচিনত কেতিয়াবা সূতা ফচিলে কেনেকৈ উলিয়াব লাগে কাপোৰ বেয়া হৈ যায় বেছি যদি কেনেবাকৈ সোমায়ো যায় তেতিয়া উলিয়াবলৈ দিগদাৰ হয় আৰু বহুতো ধৰণৰ এতিয়া শৰাই ঢকা বা সৰু মোজা হাতোমোজা চুৱেটাৰ ঊলৰ যেনেকুৱা ধৰণৰ এই ভিডিঅ'বিলাক চাই বহুতো শিকিছোঁ আৰু চাই বহুত ভাল লাগে যেতিয়া কোনোবাই কিবা এটা ভিডিঅ' দিয়ে চাওঁ মই চাই শিকি ভাল পায় শিকি মানে সেই মোৰ ভাল লাগে যেতিয়া মই চিলাওঁ আৰু ঊল গুঠি চাওঁ গুঠি চোৱাৰ পিছত মোৰ ভাল লাগে ভাল লাগে তেতিয়া মোৰ যেতিয়া সম্পূৰ্ণ হৈ যায় মোৰ মনটোতে ভাল লাগে আৰু যেতিয়া মই কৰা দেখিলে কোনোবাই কয় ক'ৰপৰা শিকিলি তেতিয়া মই কওঁ ইউটিউবৰপৰা চাই চাই ফেচবুকৰপৰা কোনোবাই যেতিয়া ভিডিঅ' দিয়ে তাত মই শিকি লওঁ মোৰ বহুত ভাল লাগে তেওঁলোকৰ একাউণ্টবিলাক মই ছাবস্ক্ৰাইবো কৰি থৈছোঁ বহুত আছে তেতিয়া মই সম্পূৰ্ণ নামকেইটা নামকেইটা ক'বলৈ পাহৰি গৈছোঁ তেওঁলোকক মই কওঁ মেছেজো কৰোঁ যেনেকৈ সীমা আৰু শিখামণি বুলি আছে বহুত আছে ভাল লাগে তেওঁলোকৰ ভিডিঅ'বিলাক চাই চাই বহুতো শিকিছোঁ ইউটিউবত কাপোৰ চিলোৱা লগতে চিলাই কৰা আৰু ঊল গোঁঠা এইবিলাক শিকি শিকি মোৰ ভাল লাগি আছে সেইটো কাৰণে শিকিছোঁ তেওঁলোকৰপৰাই আৰু মই শিকাবিলাক আনকো শিকাইছোঁ সেইটো কাৰণে বহুত ভাল লাগিছে সেই শিকি হৈ সম্পূৰ্ণ কৰি মই বিকিছোঁ বহুতকেইখন এনেকৈ শৰাই ঢকা বিকিছোঁ তাৰপৰা হাতমোজা ভৰিমোজা চুৱেটাৰ বিক্ৰী কৰি পইচাও পাইছোঁ সেই পইচাই অকণমান মোৰ নিজৰ প্ৰব্লেম চল্ভো কৰিছোঁ সেইটো কাৰণে ভাল লাগে এতিয়া সেই প্ৰব্লেমবোৰ ছ'লভ হোৱাৰ যেতিয়া হৈ যায় তেতিয়া আৰু উৎসাহ বাঢ়ে আৰু কৰিম তেতিয়া কৰিলে আৰু উন্নতি অকণমান হয় সেইটো কাৰণে কৰি ভাল লাগে যেতিয়া কৰি থাকোঁ তেতিয়া মোৰ মানে যেতিয়া এইটো কি বুলি কয় যেতিয়া মোৰ সম্পূৰ্ণ হৈ যায় সম্পূৰ্ণ হোৱাৰ পিছত যেতিয়া আনক দেখাওঁ দেখাই ভাল লাগে ভাল লগাৰ পিছত কয় মোকো এটা আনি গাঁঠি দিবি তেতিয়া মই গাঁঠি দিওঁ গাঁঠি দিয়াৰ পিছত চাই তেওঁলোকে হ'ব বুলি কয় আৰু যেতিয়া হৈ যায় তেতিয়া সিহঁতেও লয় লোৱাৰ পিছত কয় এইটো হ'ব মই ভাল লাগিছে আৰু তাকে দেখি আন কোন আনেও কয় মোকো এটা কৰি দিবি মোৰ আৰু মোৰ তেতিয়া আৰু ভাল লাগে মই এনেকৈ তেনেকৈ কৰি কৰি মানে বহুত অকণমান মনত সকাহ পাওঁ আনে যেতিয়া বিচাৰে বস্তুটো ভাল লাগে বুলি কয় তেতিয়া মোৰ মনটো ভাল লাগে সেইটো কাৰণে আৰু কৰিবলৈ সাহস পাওঁ আৰু ঘৰৰপৰাও মানে একো বাধা বিঘিনি নাহে সাহস দিয়ে মানুহজনেও এইটো কৰিবি সেইটো কৰিবি তেতিয়া আৰু মই ইউটিউবত যিমানেই মানে নতুন নতুন ভিডিঅ' দিয়ে চিলাই হওক ঊল গোঁঠা লগতে কাপোৰ বোৱা নতুন নতুন ডিজাইনৰ ফুল কৰা এইবিলাক শিকি মই বহুত ভাল পাওঁ সেইটো কাৰণে কৰি আছোঁ আৰু কৰি যাম তেনেকৈ